আমাৰ চিকিৎসালয়সমূহত বিচনা অক্সিজেন চিলিণ্ডাৰ ছাৰ্জিকেল সঁজুলিকে আদি কৰি যথেষ্টখিনি অসুবিধা আছে সম্পদ যিমানখিনি পৰ্যায় সম্পদ থাকিব লাগে তাতকৈ যথেষ্টখিনি উপলব্ধ নহয় বা আমি যদি কেতিয়াবা ৰোগী এজনক লৈ যাওঁ ৰোগী এজন যদি লৈ যাওঁ তাত বিচনা নাথাকে ষ্ট্ৰেছাৰ নাথাকে তেনেকুৱা কিছুমান অসুবিধা সন্মুখীন হ'ব লগা হয় বা কেতিয়াবা কি ডক্টৰ নাথাকে ডক্টৰ নাথাকি ডক্টৰ নাথাকে কেতিয়াবা ৰাতিপুৱা নটা বজাত আহে ড ডক্টৰ সোনকালে গুচিয়েই যায় এটা মানত গুচিয়েই যায় যদি ৰোগীজনীক আন ৰোগীজনক আনি পেলাই যদি হস্পিতেলৰ পৰা আকৌ ঘূৰাই বেলেগে এখন হস্পিতেল নিব লগা হয় ৰোগীজনটো অনাৰ কোনো মূল্য নাই বা কেতিয়া ডক একোৱেই নাথাকে হষ্টেলত বে কেতিয়াবা বেজী নাথাকে দৰৱ নাথাকে তেনেকুৱা কথা অক্সিজেন চিলিণ্ডাৰ অক্সিজেন চিলিণ্ডাৰৰটো আৰু নাই বুলিয়েই ক'ব পাৰি অক্সিজেন চিলিণ্ডাৰ ছাৰ্জিকেল সঁজুলিটো নাই যেনে তেনে ড্ৰেছিংটো কৰি দিয়ে আৰু অকল কাটিলে কৰিলে বা অকল ড্ৰেছিঙটো যেনে তেনে কৰি দিয়ে বা বিষৰ দৰৱকেইটা পায় আৰু বিষৰ দৰৱ গেছৰ দৰৱকেইটা পায় তাৰ বাহিৰে একো মানে প্ৰায়ভাগ সু সুবিধাই নাই উপলব্ধ নোহোৱাৰ বাবে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে